যোগাসন কৰাৰ ফলত মই বহুতো সুবিধা দেখিবলৈ পাইছোঁ মোৰ বহুত মোৰ বেমাৰ হোৱাৰ কাৰণে ডক্তৰ পৰামৰ্শ অনুযায়ী মই এই যোগাসন অভ্যাস কৰিবলৈ লৈছোঁ ডাক্তৰে মোক পৰামৰ্শ দিলে যে এই সৰু সুৰা বেমাৰবোৰৰ কাৰণে এই য়গা অৰ্থাৎ য়গাৰ ফলত আমাৰ শৰীৰটো সুস্থ হৈ থাকে সেইকাৰণে মই তেওঁ পৰামৰ্শ অনুযায়ী এই কাৰ্য কৰিবলৈ ল'লোঁ ইয়াৰ ফলত মই লাহে লাহে অনুভৱ কৰিছোঁ যে মোৰ ভাগৰ শৰীৰটো আগতকে সুস্থ হ'বলৈ ধৰিছে যাৰ ফলত মই বেলেগ মানুহকো পৰামৰ্শ দিওঁ যে এই য়গা কৰিব লাগে সদায় সোনকালে শুই উঠি মানুহে এঘণ্টা সময় নিজকে যোগ অভ্যাসত ব্যস্ত ৰাখিব লাগে আজিকালি সৰু সুৰা অঞ্চলসমূহতো যোগ অভ্যাস দেখিবলৈ পোৱা গৈছে বিশেষকৈ কণ কণ ল'ৰা ছোৱালীসমূহক কৰ্মশালাৰ যোগেদি বহুত লোকে যোগ অভ্যাস শিকোৱাৰ চেষ্টা চলাই আছে সেইকাৰণে মই বিচাৰোঁ যে সকলোৱে এই কাৰ্যত হয় সহপাঠীত কৰে আৰু এটা ক'ব এটা কথা ক'ব বিচাৰোঁ যে এটা সুস্থ দেহেহে এটা সুস্থ মনৰ সৃষ্টি কৰিব পাৰে কাৰণ আমাৰ শৰীৰটো সুস্থ থাকিলেহে আমাৰ মনটো সুস্থ হ'ব পাৰে আৰু সেই সুস্থ মনেহে আমি কোনো কাৰ্য সংঘ কৰিব পাৰোঁ সেইকাৰণে সকলোৱে যাতে যোগ অভ্যাস যোগাসন অভ্যাস কৰিব লাগে ইয়াৰ ফলত আমাৰ শৰীৰটো সুস্থ হৈ থাকে